সমাজৰ যিবিলাক মানুহে হাঁহ কুকুৰা নুপোহে গৰু গাই নুপোহে যিবিলাক মানুহে হাঁহ কুকুৰা গৰু ছাগলী পোহে তেওঁলোকক উৎসাহে দিব লাগে তেওঁলোকে বিভিন্ন ধৰণে যেনে পইচা আদি কৰি তেওঁলোকক সহায় কৰিব লাগে হাঁহ কুকুৰা হাঁহ কুকুৰা কিনিবৰ বাবে গৰু গাই কিনিবৰ বাবে যদি তেওঁলোকে পইচা দিয়ে তেতিয়াহ'লে সেই মানুহজনে যথেষ্ট পৰিমাণে উ উৎসাহিত হ'ব আৰু তেওঁ দুগুণ উৎসাহিত উৎসাহিত হৈ সেই কামটো কৰিব পাৰিব